আমি নতুন ব্যৱসায় আৰম্ভ কৰাৰ লগত জড়িত ফৰ্মেলিটীসমূহ যেনে ধৰণৰ আপুনি যেনেকুৱা ধৰণৰ বিজনেচ আৰম্ভ কৰিব বা বিচাৰে বা যিকোনো ফালে বিজনেচ আৰম্ভ কৰিবলৈ সেই বিজনেচৰ লগত জড়িত সেই ব্যৱসায়ৰ লগত জড়িত সমূহ আমাক প্ৰয়োজনীয় যেনেকৈ ধৰক মোবাইল ৰিপেয়াৰিং বা নতুন মোৱাইলৰ দোকানৰ বিজনেচ আৰম্ভ কৰিবলৈ গ'লে নতুন ধৰণৰ যিকোনো বিজনেচ আৰম্ভ কৰিব গ'লে সেই বিজনেচৰ লগত জড়িত সেই ব্যৱসায়ৰ লগত জড়িত নানান ধৰণৰ প্ৰয়োজনীয় বস্তু আমাৰ প্ৰয়োজনীয় যেনেকৈ এটা মোবাইলৰ ৰিপেইঙৰ এটা বিজনেচ আৰম্ভ কৰিব ধৰা হ'ল এক্সামপোল হিচাপে কৈছোঁ যে মোবাইল ৰিপেইঙৰ কাৰণে এটা বিজনেচ আৰম্ভ কৰিবলৈ ব বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন আজিকালি ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ আৰু সেই ব্যৱসায় আৰম্ভ কৰিবলৈ গ'লে মই এয়ে ভাবিম যে ব্যৱসায় আৰম্ভ কৰিবলৈ গ'লে এক বৃহৎ মূলধনৰ প্ৰয়োজন হ'ব কাৰণ আজিকালি ব্যৱসায় কৰিবলৈ হ'লে এটা বৃহৎ মূলধন নোহোৱাকৈ আমি ব্যৱসায় আৰম্ভ কৰিব নোৱাৰি কিয়নো ব্যৱসায়ৰ ক্ষেত্ৰত সদায় কেপিটেল বা মূলধন মূলধনৰ প্ৰয়োজন কিবা এটা ডাঙৰকৈ ডাঙৰ ব্যৱসায় আৰম্ভ কৰিলে অলপ ডাঙৰ কেপিটেল লাগিব বা ডাঙৰ ডাঙৰ মূলধনৰ প্ৰয়োজন হ'ব এইকাৰণে মূলধনৰ প্ৰয়োজন হ'ব বুলি ভাবিম কিয়নো ব্যৱসায় এটা আৰম্ভ কৰিবলৈ গ'লে সেই ব্যৱসায়ৰ লগত জড়িত ফৰ্মেলিটীসমূহ প্ৰথমতে আনিব লাগিব বা প্ৰথমতে সেইখিনি যোগাৰ কৰি ল'ব লাগিব তাৰপিছত কেৱল ফৰ্মেলিটীসমূহ যোগাৰ কৰিলেই নহ'ল কৰিলেই নহ'ব কিয়নো আজিকালি ব্যৱসায়ৰ লগত বহুতো বস্তু জড়িত থাকে সেই ফৰ্মেলিটীসমূহৰ লগতো বহুতো বস্তু জড়িত থাকিব যিকোনো ধৰণৰ বস্তু যেনেকৈ আমি সেই বস্তুবিলাক মা মানে মাল বুলি ক'ম দোকানৰ দোকানত প্ৰয়োজন থকা প্ৰয়োজনীয় দোকানৰ ভিতৰত প্ৰয়োজনীয় বস্তুখিনি আমাৰ লাগিব তো সেই ব্যৱসায় আৰম্ভ কৰিলে আমাৰ বৃহৎ ধৰণৰ এটা মূলধনৰ প্ৰয়োজন এই মূলধনখিনি যদি আমি নহয় এই মূলধন বৃহৎ ধৰণৰ মূলধন যদি আমাৰ নাথাকে মই ভাবিম ব্যৱসায়খিনি আৰম্ভ কৰিব নোৱাৰিম বুলি কিয়নো আজিকালি মূলধনটোৱেই মেইন আকৌ আমাৰ ওচৰত বৃহৎ ধৰণৰ মূলধন যদি থাকে তেনেহ'লে সেই মূলধনেৰে আমি ডাঙৰ কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিম আৰু এইখিনি মূলধন ব্যৱসায় কৰিবলৈ গ'লে কৰিবলৈ মষ্ট ইমপৰ্টেণ্ট হ'ব প্ৰয়োজনীয় বুলি মই ভাবোঁ